হেল্ল' দাদা হেৰি কালি যে আপুনি মোক পাৰ্চেল এটা দিছিলে মনত পৰিছেনে বাৰু ডিব্ৰুগড়ত যে গদাপাণি পথত অঁ পেকেট মানে হেৰি পেকেটতো মানে অলপ ডেমেজ আহিলে মই ৰিটাৰ্ণ দিব বিচাৰিছিলোঁ আপুনি আহি লৈ যাব পাৰিব নেকি অঁ চিমি চিমি শইকীয়া আছিলে গদাপাণি হেৰি গদাপাণি পথ অঁ অঁ ঠিক আছে থেং ইউ